আৰে বিদ্যুৎ কোৱা ভালে আছা ভালে দিয়া ভালে দিয়া ক'ত আছা এতিয়া ঘৰতে নে পাণবজাৰত পাণবজাৰত মই ঘৰত আহিলোঁ পাই এই কথা দুটামান সুধিব আছিল তোমাক ভালে হ'ল ফোনটো কৰিলা এ পি এছ চি দিবা বোলে মইও এই বৰঠাকুৰৰ তাত ল'ম বুলি ভাবিছোঁ অনলাইনেই ল'ম ছাগৈ কাৰণ অনলাইনতে

ঠিকেই ভালেই মই ভাবিছোঁ ফোন এটা কৰি চাওঁ কোনোবাই ক'লে চন্দলৰ বৰ প্ৰাইচ ঠিক আছে কিবা কিবা অপচন অপচন কিবা অপচনেল পেপাৰ মই হিষ্ট্ৰীয়ে ল'ম ছাগে অসম আছাম হিষ্ট্ৰীয়ে ল'ম পাৰিবা পাৰিবা

মানে সহজো হ'ব বুকছো এভেইলেবল হ'ব আৰু আৰু কোনোবাই ল'ব নেকি তোমাৰ বাকী বাকী পেপাৰৰ কিবা টেষ্টিং কিবা এনেকুৱা কিবা হৈ আছে নাই নাই মই জেনেৰেল এফেয়াৰছৰ দুখন মান লৈছোঁ টু থাউজেণ্ড টুৱেণ্টি থ্ৰী মডেলৰে পেপাৰ কি লোৱা তোমালোকে ঠিকে ঠিকে আমাক এই ডিপাৰ্টমেণ্টৰে ছাৰ এজনে দিছিলে ডিপাৰ্টমেণ্টৰে ছাৰ এজনে কাৰেণ্ট এফেয়াৰছ দিছিলে সেইখিনিও চাইছোঁ অলপ ঠিকে আছে ঠিক আছে